হেল্ল' এইখন চিফ'মিন হয়নে অঁ মই অৰ্ডাৰ এটা কৰিব বিচাৰোঁ এটা মোক চিকেন বিৰিয়ানি লাগে হয় মোৰ ঘৰ লেজাইত আপুনি দলঙৰ কাষত আহিলেই পাব মই ওলাই যাম